ক'ভিড নাইনটিন মহামাৰী যেতিয়া হৈছিল আমাৰ অঞ্চলবোৰত এটা আতংকময় পৰিৱেশ সৃষ্টি হৈছিল মানুহে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিল যে কোনো কাৰো ঘৰলৈ যোৱা মেলা বন্ধ কৰি দিয়া হৈছিল কোনো সিজনৰ সিজনৰ কাষত থাকি মুখামুখি কথা কথা পৰ্যন্ত মানে কথা পৰ্যন্ত কথা পতা পৰ্যন্ত মানে পতা পৰ্যন্ত বন্ধ হৈ গৈছিল বা আমাৰ অঞ্চলত যিবোৰ মানে ধৰক অনুষ্ঠান হৈছিল যেনে বিয়া সভাহ বা আপোনাৰ ৰাজহুৱা যিবো অনুষ্ঠান আছিল ধৰক বিহু ফাংশ্যনেই হওক বা আমাৰ ভাওনা হওক সকলোবোৰ বন্ধ কৰি দিয়া হৈছিল যাতে এইটো কাৰণেই কৰা হৈছিল যে আমাৰ অঞ্চল বা যিবোৰ মানুহ আছে যাতে ক'ভিডত সংক্ৰমণ মানে ক'ভিড আমাৰ সিজনৰ গাৰপৰা সিজনৰ গালৈ মানে বিয়পিব নোৱাৰে সংক্ৰমণ হ'ব নোৱাৰে সেইকাৰণে প্ৰত্যেকজন মানুহকে আমি সজাগ কৰিছিলোঁ সজাগ এইটো কাৰণেই কৰিছিলোঁ যাতে এই ক'ভিডৰ লৈ পেলাই যাতে কোনো সমস্যাত নপৰে আমাৰ অঞ্চলবোৰত যেতিয়া কিবা যদি ধৰক আমি ৰাজহুৱা যেনে ধৰক শ্মশানলৈ যাবলগীয়া হৈছিল চৰকাৰে বান্ধি দিয়া যিটো নীতি নিয়ম আছিল সেই নীতি নিয়মত আমি পালন কৰিছিলোঁ চাৰি পাঁচজন মানুহ গৈছিলোঁ আৰু তেওঁ সকলোৱে আমি এটা এটা দূৰত্ব মানে বজাই ৰাখিছিলোঁ যাতে সিজনৰপৰা সিজনৰ চাৰি ফুট বা পাঁচ ফুট আঁতৰে আঁতৰে থাকিব লাগে আমি আঁতৰে আঁতৰে ৰাখিছিলোঁ আৰু যিবোৰ আমি ধৰক ৰাজহুৱা কিছুমান আমি বাধ্যতামূলকল দোকানলৈ যাবলগীয়া হয় তাত যিবোৰ সামগ্ৰী আনা হয় এই সামগ্ৰীবোৰ আনি আমি ঘৰত ৰখাৰ পিছত আমি চেনিটাইজ কৰাওঁ আৰু আমি নিজেও আমি চেনিটাইজ ব্যৱহাৰ কৰিছিলোঁ আৰু আমি কেনেকৈ আমি কেনেকৈ মানে আমি নিজকে সুৰক্ষা দিছিলোঁ এনেধৰণে যে আমাৰ আমাৰ ঘৰলৈ যিবোৰ মানে বাহিৰৰ মানুহ অহা যোৱা আমি টটেলি বন্ধ কৰিছিলোঁ বা আমাৰ ঘৰত যিবোৰ সামগ্ৰী আছিল সিজনে যেতিয়া চুইছিলোঁ আমি তেতিয়া কি কৰিছিলোঁ চেনিটাইজ ব্যৱহাৰ কৰিছিলোঁ বা কোনোবা বেলেগৰ ঘৰৰপৰা আমি যদি কিবা বস্তু আনিবলগীয়া হৈছিল সেই বস্তুটো আমি অনাৰ ঘৰত সোমোৱাৰ আগতে চেনিটাইজ কৰিছিলোঁ তাক ভালকৈ ধুইছিলোঁ আৰু আমি তাৰপিছত আমি ব্যৱহাৰ কৰিছিলোঁ আৰু যেতিয়া আমাৰ মানে কাৰোবাৰ যদি আমি ধৰক জ্বৰ হোৱা লক্ষণ দেখিছিলোঁ বা ক'ভিডৰ যিবোৰ নিয়ম আছিল ততাতৈয়াকৈ আমাৰ ওচৰৰ ডক্টৰৰ লগত আমি পৰামৰ্শ লৈছিলোঁ আৰু ওচৰৰ আশে পাশে যিবোৰ মানুহ আমাৰ ঘৰলৈ আহিছিল বা অহাৰ অহাৰ যোৱাৰ পিছত আমাৰ যিবোৰ টেবুল চকী আছিল তাত আমি চেনিটাইজ কৰোঁ যাতে যিটো যিটো মহামাৰী যিটো ক'ভিড হৈছে ক'ভিডটো যিহেতু এটা ভাইৰাছ হয় যিটো সি বিয়পি প্ৰত্যেকজনৰ গা সিজনৰ গাৰপৰা সিজনৰ গালৈ বিয়পিব পাৰে তেনেহ'লে আমি সতৰ্ক হৈ আছিলোঁ আৰু প্ৰত্যেকজন আমাৰ ঘৰৰ মানুহে আমি মাস্ক পিন্ধিছিলোঁ মানে মুখত মাস্ক লগাইছিলোঁ আৰু যাতে আমি সিজনে সিজনক কথা পাতোঁতেও আমি মাস্ক ব্যৱহাৰ কৰিছিলোঁ যাতে সিজনৰপৰা সিজনৰ গালৈ যাতে আমাৰ কভিডটো বিয়পিব নোৱাৰে আৰু আমি নিজেও আমাৰ পৰিয়ালটো আমি সিজনৰপৰা সিজনৰপৰা আঁতৰ দূৰত্ব মেইনটেইন কৰি যিধৰণে কভিড সম্পন্ন সম্পূৰ্ণ মানে নিৰাময় হোৱা নাছিল তেতিয়ালৈকে আমি চৰকাৰে দিয়া নিয়মাৱলী মানি আমি চলিছিলোঁ